অঁ হেল্ল' এ এনেই এতিয়া অঁ কি হেৰি গোটৰ পৰা কি খানা খাবলৈ নিব বুলি কৈছে যাব লাগে আকৌ চবেই যাব আকৌ নগ'লে ক'ত নগ'লে হ'ব ন জানো পইচা কিমানকৈ তোলে এতিয়া সিহঁতে ক'ব আৰু হেৰিহঁতে প্ৰেচিডেণ্ট কি নিব বুলি নকয় জানো

অঁ অঁ অঁ তালৈ ভাল হ'ব আকৌ পইচা কিমানকৈ তোলে বা অঁ তাৰাপা সিমানখিনি হ'লে আকৌ দহজনী আকৌ তাৰ আকৌ ল'ৰা ছোৱালী ল'ৰা ছোৱালীবিলাক

গাড়ী ভাড়া আকৌ খোৱা বোৱাখিনি আছেই কি খায় আকৌ এতিয়া গাহৰিয়ে খাইনে কুকুৰা খাইনে আকৌ সেয়া মাছ বা কিবা নিব লাগিব তাক ফোন কৰিব লাগিব আকৌ

ফোন কৰিব লাগিব ফোন কৰি পিনে সেই ক'ব লাগিব আকৌনো মন চন মৰি আছে তাৰ ক'ত যাব পাৰিবনো

অঁ তাৰপিছত আকৌ হেৰি নানু আছে তাৰাপা এইপিনে এইকেইজনীয়ে চোন ডাঙৰে হ'ল অকল আমাৰকেইজনী আও মুঠতে হেৰিটামান হ'ব চাৰি আমাৰ তিনিটা চাৰিটা তাৰপিছত পাঁচটা এতিয়া আকৌ হেৰি কেচব দাক থকা হ'লে হ'লহেঁতেন আৰু

অঁ গ'লে আকৌ হেৰি ব্ৰইলাৰ চইলাৰ নিলে আকৌ হেৰি কটা মেলা মানুহ নাই আকৌ কোনে সেনেকুৱা হেৰি কৰিবনো একেবাৰে হেৰি পাত হেৰি কৰিব লাগিব গোটাকে গোটাকে নিব নোৱাৰমেই গোটাকে নিব নোৱাৰিয়ে বোলো এনেকৈ কাটি মেলিয়ে নিব লাগিব মতা মানুহ নাযাব যে

অঁ অঁ ল'ৰাবিলাকৰ স্কুলো বন্ধ হৈ থাকিব

স্কুল বন্ধ হ'লে বেছি ভাল হ'ব আকৌ আকৌ ল'ৰা ছোৱালীবিলাকো যাব মানে হেৰি কৰিব লাগিব নহয় আকৌ ইহঁতক থৈ যাব নোৱাৰি মহয়

দেওবাৰ এটাত যাব লাগিব আৰু পাতিব লাগিব গোটৰ মিটিঙত কৰিব লাগে সেয়া এ দেওবাৰে কৰিব লাগিব আজি ও এই দেওবাৰ গ'লগৈচোন সেয়া অহা দেওবাৰে কৰিব লাগিব অহা দেওবাৰ কৰিব লাগিব আমাৰ গোটটো ৰেজিষ্ট্রেশ্যনো নাই কৰা সেইদিনা গোটেই সেই পূৰ্ণিমাহঁতে হেৰিহঁতে চবে ৰেজিষ্ট্ৰেশ্যন কৰি আহিলেগৈ কিবা ৰেজিষ্ট্ৰেশ্যন কাহানী পাতে কৰিলে দীপৰেখা ওচৰত হেৰি কিবা খবৰ ল'ব গৈছিলে পইচা পাবলৈ আমাৰ গোতটো এতিয়া ৰেজিষ্ট্রেশ্যনো নাই পাছবুকখনো অনা নাই আনিবগৈ আছেই সেই তাক ফোন কৰিবলৈ নহয় এতিয়া ঘৰতো নাথাকে মানুহজনী অঁ কৰি পেলাব লাগিব অঁ আজি সোমবাৰ হ'লচোন বুধবাৰে এ শুনো অঁ চৰকাৰী চাকৰিয়াল নায়েচোন তাপা হে অঁ অঁ চৰকাৰী চাকৰিয়াল নাই চাবা এনেই যিকোনো বাৰতে কৰিব পাৰো আমি এতিয়া কৰিম বুলি ক'লে কৰি পিনে সেয়া পিকনিকলৈ যোৱাৰ কথাও আলোচনা কৰিব লাগিব আৰু এই সোমবাৰে অঁ তাত এনেই যিমান যি হ'লে ল'ৰাবিলাকক দেখাব লাগিব ধুনীয়াকৈ খোৱা বোৱা খোৱা বোৱাৰ পৰা ধৰি অঁ তাতে এন এছ পি চি আছে পাহাৰৰ হেৰি তালৈও যাব লাগিব পাৰে নহয় চাগে সেই পিনে দি আগতে সেই স্কুলৰ পৰা যোৱাই স্কুলৰ পৰা যাওঁতে তেতিয়াই যোৱা এতিয়া গৈয়ে নাই পোৱাচোন সেই তেতিয়া যোৱাই আকৌ অঁ তাত স্কুল আছে তাৰপা আকৌ কোৱাটাৰ চোৱাটাৰ চব আছে স'বায় তাত কাম কৰাবিলাকৰ কোৱাটাৰ আছে অঁ সেইখিনি দিয়ে নেকি তাত আজিকালি এন এছ পি চি ত কাম কৰা সেইবিলাক নায়েইচোন অকল সেইবিলাকে আছে অঁ অঁ এতিয়া এই লেবাৰবিলাক নাই অকল মানে মেইন মেইন হেৰিখিনি আছে আৰু এইবিলাক তলকে আনিছে আনি সনেকুৱা তাত হেৰি কৰা সিহঁতৰ হেৰি আছে আকৌ এতিয়া কি কি বুলি কয় কোৱাটাৰ লিখিয়াই তেনেকৈ আছে আৰু ই পেলে হেৰি যে আমাৰ তাৰ ওচৰ যে ই থাকে আৰু তাত বেলে তাপা সেইদিনাচোন ফটোত দেখিছিলো হেৰিহে তাত সেই মুঠতে গোটেইখিনিয়ে তেনেকৈ ধুনীয়াকৈ কিবা কিবি খেলা প্লে'গ্ৰউণ্ড আছে নেকি সৰু ল'ৰা ছোৱালীবিলাকৰ অঁ তেনেকুৱা ইমান ধুনীয়াকে খেলাইছে ল'ৰা ছোৱালীবিলাকক বৰ ধুনীয়া হয় জেগাটো দেই জেগাটো বৰ ধুনীয়া আগতে গৈ পাইছিলোঁ সেই স্কুলৰ পৰা নিছিলে তেতিয়া একদম বহাই মেলি চবকে একেবাৰে সেইবিলাকৰ এন এছ পি চি বিষয় কৈ পিনেহে চব চাবলৈ দিছে আকৌ

অ' একে বহুত ওপৰত যেনেকৈ ৰাস্তাটো ঠেক হয় একেবাৰে হেৰি মুঠতে হেৰি আছে আৰু মুঠতে তলত প হেৰি আছে ভালেই হ'ব আমি অকল বেছি মানুহ নহয় নহয় ধুনীয়াকৈ জোখৰ হ'ব ভাল হ'ব

গাড়ী তালৈ কি লওঁ আকৌ এতিয়া চবে পাতিব লাগিব আ কথাটো আমি ইমানকৈ কি কৰিব লাগিছেন ট্ৰেভেলাৰ এখন হ'লেও ট্ৰভেলাৰ নালাগে চাগে

কি গাড়ী ল'ব লাগিব আকৌ এতিয়া ইমানখিনি আকৌ বহুত ল'ব ট্ৰেভেলাৰখনত বহুত ল'ব নহয়

নজনীয়ে যদি এতিয়া এই পাঁচশকৈ হ'লে এতিয়া নজনীত হেৰি হ'ব ন তেনেকুৱাখন লৈ অঁ অঁ

অ' ত গাড়ী ভাড়া কিমানকৈ লয় এতিয়া আকৌ গা গাড়ী ভাড়া যিমানকৈ লয় আকৌ গাড়ী ভাড়াত দিব লাগিব আকৌ খোৱা বোৱাখিনি আকৌ নুজৰিবগৈ নহয় ইমানকৈ তাকে আকৌ এতিয়া আকৌ বেছিকৈ হ'লেও গাঁৱৰ মানুহৰ ক'ৰপা দিব পাৰিম ইমানকৈ পইচা ন সেই আকৌ ইমানকেইটা আমি এহেজাৰ পাঁচশকৈ এ পাঁচশকৈ জোখা

অঁ তাপা এহেজাৰ পাঁচশকৈ হ'লেওতো এহেজাৰকেতো ক'ত দিব পাৰিবনো সবেই নোৱাৰো নহয় পাঁচশকৈ জোখৰ হ'ব আৰু ন

ট্রেভেলাৰতে যদি ল'ব ভালেখিনি

হ'ব চাগে অঁ অঁ মিটিং পাতিব লাগিব এই নহয় আকৌ পুটুক যাব লাগিব নহয় তালৈ

দহটামান সেই আকৌ তেনেকৈ কৰিব লাগিব হয় কাইলৈ টাইমটো দিব লাগিব গ্ৰুপত মেছেজ কৰি দিম গ্রুপত মেছেজ কৰি দিম সেই কি বুলি কয় মোৰ গ্ৰুপটো আকৌ অহাই নাই ন অ' সেইদিনা আহিলে মেছেজ কৰিম অঁ সেই আকৌ মেছেজ কৰি দিবি চবেই চবেই গম পাব তেতিয়া আছে চাগে

তাতে আকৌ পাতি সেই ক'বাত মেছেজ কৰি দিবি

অঁ